হেল্ল' কওকচোন বাইদেউ

আপুনি আমাৰ হস্পিটেলৰ ফালৰ পৰা কিবা অসুবিধা পাইছেনি অঁ

অঁ অঁ অঁ অঁ সেইখিনি ম নিশ্চয় আপোনাৰ ওপৰত মই জনাম বাৰু বাইদেউ অঁ তাৰপিছত আৰু কিবা কিবি অসুবিধা পাইছেনি

অঁ

অঁ মই ওপৰত ক'ম জনাম বাৰু অঁ নিশ্চয় ক'ম অঁ অঁ তাৰ কাৰণে কিবা ভূল হৈছে যদি বাইদেউ ক্ষমা কৰিব অঁ আৰু কিবা ক'বলগীয়া আছেনি

অঁ

সেইখিনি জনাম বাৰু অঁ অঁ

অঁ অঁ মই ওপৰত ছাৰহঁতক জনাম

অঁ অঁ হেল্ল' ওপৰত জনাম অঁ ওপৰত জনাম অঁ জনাই সকলো সময়মতে হ'ব বাৰু বাইদেউ

অঁ অঁ সেইখিনি মই অতি সোনকালে জনাম বাৰু পেচেন্টে তেনেকৈ আৰু কষ্ট পাবলগীয়া নহয়

বাইদেউ আৰু কিবা কিবি ক'বলগীয়া আছেনি কমপ্লেইন আৰু কিবা

খোৱা বোৱা ঠিকেই পাইছে

অঁ

জনাম বাৰু মই বাইদেউহঁতক ওপৰত ছাৰহঁত অঁ অঁ জনাম এইবাৰৰ পৰা আপোনালোকে প্ৰব্লেম নাপায় আৰু